হেল্ল' অঁ হয় কওকচোন হয় আপোনাৰ নামটো ক'বচোন অঁ অঁ হয় পৰহি যে লৈ গৈছিলে হয় হয় কওকচোন অঁ একমাহ হোৱা নাই চাউণ্ডটোৰ প্ৰব্লেম দিছে ন অঁ ম'বাইলটো চলাই থাকে আৰু কিবা প্ৰব্লেম আছে নেকি এতিয়া ফোনটোতো আমি ধৰক নতুন ফোনেই দিয়া হৈছে অঁ যদি আপুনি ধৰক প্ৰব্লেম পাইছে অঁ আৰু কিবা প্ৰব্লেম পাইছে নেকি কওকচোন হয় চাউণ্ডটো মাজে মাজে কমি যায় আৰু অঁ আৰুতো একো প্ৰব্লেম নাই অঁ আপোনাৰ ফোনটো এনেই পৰিছিলে নেকি অঁ ফোনটো পৰা নাই ন অঁ অনাৰ একমাহৰ পাছতে হৈছে মোৰ মতে পৰাপক্ষত এইটো ধৰা আমাৰ দোকানৰ পৰা ধৰক নতুন ফোন প্ৰভাইড কৰা হৈছে আপোনাক নতুন ফোন দিয়া হৈছে আপোনাক যিহেতু সেই ফোনটো ধৰক পৰিব লাগে এতিয়া ধৰক যদি ফোনটো পৰা নাই তাৰপাছতো ধৰক আপোনাৰ ইমানখিনি সমস্যা হৈছে ফোনটোৰ তেন্তে আপুনি কাম এটা কৰক ফোনটো এবাৰ স্পীকাৰটো চাই লওক ধৰক কিবা লেতেৰা চেতেৰা ধৰক সোমাই আছে অঁ হোৱা নাই ন অঁ ঠিক আছে আপুনি কাম এটা কৰিব আপুনি যোনটো টাইমত সময় পাই তেন্তে আমাৰ দোকানত লৈ আহক আমাৰ দোকান ধৰক ৰাতিপুৱা নটা চাৰে নটা মানত আমাৰ খোলা হয় দোকান অঁ আপুনি কাম এটা কৰিব যদি আপোনাৰ টাইম সময় মিলে তেন্তে আপুনি দহটা আৰু চাৰে দহটাৰ ভিতৰত আপুনি গুচি আহিলে হ'ল তেতিয়া ধৰক আপুনি কি কি প্ৰব্লেম পাই আছে আপুনি কৈ দিব নাইবা যদি তাৰো যদি প্ৰব্লেমটো ঠিক নহয় তেন্তে আপুনি আমি আপোনাৰ ধৰক নতুন ফোন এটা দি দিম আৰু সেইটো মডেলৰ অঁ আবেলি গ'লেও আহি আবেলি আহিলেও আহিব পাৰে ধৰা আমাৰ একো প্ৰব্লেম আবেলি ধৰক আপুনি আহিলে ছটা বজাৰ আগত আহিলেই হ'ল হয় হয় আপুনি একো প্ৰব্লেম নাই আপুনি যোনটো টাইমত পাৰে আপুনি আহি গ'লেই হ'ল অঁ থেংক ইউ